শৈশৱৰ পৰা আমি যি হাৰত ক্ৰীড়াৰ লগত জড়িত হৈ আহিছিলোঁ সেয়া এতিয়া হৈ থাকিব পৰা নাই কিয়নো সময় পৰিৱৰ্তনৰ লগে লগেই আমাৰ জীৱনো পৰিৱৰ্তন হৈ আহিছে আৰু জীৱন পৰিৱৰ্তনৰ লগে লগে জীৱন শৈলীও পৰিৱৰ্তন হৈ আহিছে সৰুৰেপৰা কেৱল খেল ধেমালিতেই ব্যস্ত থাকি ডাঙৰ দীঘল হোৱা হোৱা তাৰ পাছত এতিয়া সময়ৰ তাগিদাতেই হওক বা কৰ্মজীৱনৰ তাগিদাতেই হওক সেই খেল জগতৰপৰা পুনৰ আঁতৰি থাকিবলৈ লগীয়া হৈছে এতিয়া বৰ্তমান সময়ত আমি যিহেতু কৰ্মক্ষেত্ৰত জড়িত হৈ থকাৰ কাৰণে খেল ধেমালিৰপৰা আঁতৰি আছোঁ যিহেতু পূৰ্বতৰ যিটো ভাষ্য সেই ভাষ্যটোত কোৱা হৈছিল যে আমি সৰু সৰুৰেপৰাই ক্ৰিকেট ফুটবল ভলীবল খেলি আহিছোঁ আৰু সেই খেলবোৰৰ পৰিৱৰ্তনৰ ক্ৰমত হৈ আহি হৈ আহি আছে আমি দেখিছোঁ দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত আমাৰ সেই খেল ধেমালিবোৰে এটা উন্নত পৰ্যায়লৈ গতি কৰিছে আৰু ই ভৱিষ্যতলৈও আমাৰ ক্ৰীড়া জগতখন এখন সুন্দৰ জগতলৈ বহুত যুৱক যুৱৰ্তীৰে কি হ'ব কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব আমি দেখি আমি গাঁৱত যেতিয়া বহুত ফুটবল খেলিছিলোঁ তেতিয়া ধৰক ৰবাব টেঙাৰে খেলিছিলোঁ আৰু এতিয়া আমি এটা ফুটবল খেলি আছোঁ আৰু কিছুমানৰ কাৰণে সেই ফুটবলটো বৰ্তমানত সেই ফুটবলটোৱেই এটা জীৱনৰ পথ হিচাপে এটা চাকৰিৰ কাৰণেও কি হৈছে উপযুক্ত হৈ উঠিছে গতিকে আমি এইটো কথা বিনাদ্বিধাই ক'ব পাৰিম যে পৰিৱৰ্তনেও মানুহৰ জীৱনশৈলী পৰিৱৰ্তন আনিছে এইটো কিন্তু এটা কথা মন কৰিব লাগিব যে খেল পৰিচালনাৰ যিটো পদ্ধতি সেই পদ্ধতিবোৰ বা কৌশলবোৰ দিনক দিনে বা নিয়মবোৰ দিনক দিনে কি হৈ আহিছে সলনি হৈ আহিছে ভৱিষ্যতলৈও সেই নিয়মবোৰ যে অব্যাহত থাকিব বুলি আমি ক'ব নোৱাৰোঁ সেয়া পৰিৱৰ্তন হ'ব গতিকে আমি এইটো কথা উপলব্ধি কৰিম যে উপলব্ধি কৰিম যে সময়ৰ পৰিৱৰ্তনত কি হ'ব যে খেল ধেমালিবোৰ পৰিৱৰ্তন হৈ আহিব আৰু নতুন নতুন উদ্ভাৱনেৰে বা নতুন নতুন সৃষ্টিৰে কি হৈ যাব যে কৌশলেৰে খেল ধেমালিবোৰ অগ্ৰগতি লাভ কৰিব ভাবিবলগীয়া বহুত কথা থাকে যে এই পৰিৱৰ্তনে কি কৰিছে যে আমাৰ শৈশৱৰ যিবোৰ খেল ধেমালি সেই খেল ধেমালি খেল ধেমালিবোৰ কি কৰিছে নাইকিয়া কৰিলে ভৱিষ্যতলৈ যে নতুন নতুন খেলৰ সৃষ্টি হ'ব সেই কথাটো আমি উল্লেখ কৰিব পাৰিম এতিয়া মোবাইলৰ গেমেই হওক বা কিবাই হওক যি কি কৰিছে যে মানুহৰ বৌদ্ধিক আৰু বিকাশত এই হেঙাৰ হিচাপেও কিন্তু থিয় দিয়া আমি দেখিবলৈ পাইছোঁ ইয়াৰ সমান্তৰালভাৱে এই যি ইণ্টাৰনেটকেন্দ্ৰিক যিবোৰ খেল ধেমালি সেই খেলৰ জৰিয়তেও মানুহে কি কৰিছে যে জীৱনৰ এটা পথ সুগম কৰি ল'বলৈ হৈছে আপোনাৰ এইটো কথা আমি ক'ব পাৰিম যে ভৱিষ্যতলৈ ইয়াৰ পৰিৱৰ্তন কেনেকৈ হ'ব যিহেতু সামগ্ৰিকভাৱে এটা খোৱা হ'ল তথাপিও এইটো কথা নিশ্চিত যে সময় বাগৰাৰ লগে লগে কিন্তু কি হ'ব যে খেল ধেমালিবোৰ পৰিৱর্তন হৈ যাব আৰু সময়ৰ বালিত বা সময়ৰ য'ত বৰ্তমানৰ কিছুমান ৰৈ যাব আৰু কিছুমানে কিছুমান নতুন পৰিশুদ্ধি লাভ কৰি ভৱিষ্যতলৈ আগুৱাই যাব ইয়ো ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা কি হৈ যাব প্ৰেৰণাৰ উৎস হৈ পৰিব ভৱিষ্যতলৈ কেনেকুৱা এটা পৰিৱৰ্তন আহিব বুলি কোৱাৰ লগে লগে ইণ্টাৰনেটৰ যুগত কিন্তু ইণ্টাৰনেটে কি কৰিব যে প্ৰভাৱ যে পেলাব সি নিশ্চিত গতিকে আমি যিধৰণে ক্ৰীড়াই উন্নতিৰ পদত বা উন্নতিৰ জখলাত বগাব লাগিছে কিন্তু ঠিক সেইদৰে সমান্তৰালভাৱে আমি চিন্তাও কৰিব লাগিব যে কিছুমান যে ইণ্টাৰনেটৰ যুগৰ যিবোৰ খেল ধেমালি বা মোবাইলৰ যি খেল ধেমালি সি কিন্তু মানুহৰ জীৱনলৈও কি কৰিব পাৰে যে অশনি সংকেত কঢ়িয়াই আনিব পাৰে সেইকাৰণেই আমি এইটো কথা ক'লোঁ যে বৰ্তমান প্ৰেক্ষাপটত যি ধৰণৰ খেল ধেমালি অনুষ্ঠিত হৈ আছে সি কিন্তু ভৱিষ্যতলৈ যে একেই নাথাকে সি কিন্তু নিশ্চিত হৈ পৰিব গতিকে আমি এইটো কথাই এই ধৰণে ক'ম যে যে কি কাৰণে এনেকুৱা হ'ল